হয় অসমীয়া ভাষাটো শিক্ষা ব্যৱস্থাত পৰ্যাপ্ত পৰ্যাপ্তভাৱে প্ৰতিনিধিত্ব আজিকালি কৰা হৈছে অসমীয়া আজিকালি ইংলিছ মাধ্য়মৰ স্কুলসমূহতো ইংৰাজী মাধ্য়মৰ স্কুলসমূহতো অসমীয়া ভাষাটোৰ গুৰুত্ব প্ৰদান কৰা হৈছে যিহেতু অসমীয়া ইস্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্য়মটো ভাল পায় কিন্তু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী বিষয়টোত তেওঁলোকে অকণমান অসুবিধা সন্মুখীন হয় সেইটো কাৰণে আজিকালি শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৰ প্ৰাধান্য দিয়া হোৱা বাবে আমাৰ অসমীয়া ভাষাটোৰ লগতে ভাষাটোৰ ওপৰতো বহুত প্ৰাধান্য হৈছে যে অসমীয়া ভাষাটো ও আৰু ওপৰৰ শিখৰত গৈ ছাত্ৰ ছাত্ৰীসকলৰ যাতে ইংৰাজী মাধ্য়মৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে অসুবিধা নহয় তাৰ ওপৰত প্ৰাধান্য দিয়াটো অতি জৰুৰী বুলি মই ভাবোঁ